অঁ অঁ কোৱা কি কেতিয়া পথাৰ কোনফালে কোন কোনখন পথাৰত অঁ কি মাছ ওলাইছে নেকি অঁ কি মাছ ওলাইছে এ কি লৈ যাবি পিছে অঁ এটা কাম কৰিব পাৰিচোন যদি যাৱ যদি সেই কৰিব পাৰি এই কি বুলি কয় এই ইহঁতৰ অনিহঁতক লগ কৰি কেনে অনি জুৰিহঁতক লগ কৰি আৰু এই আমাৰ সঞ্জয়হঁতকো লগ কৰ আমি একলাইতো মাছ মাৰিলে কেনেকৈ হ'ব দা অলপ বেছিকে গ'লে নেটখন ডাঙৰ নেটখন লৈ যাওঁ ডাঙৰ ডাঙৰ ডাঙৰ নেটখন লৈ যাই কেনে টানিব পাৰিলোঁ হয় আৰু সেই অল অলপ সেইফালে কোবাই দিয়া মানুহ নালাগিব পাঁচ ছয় দহটামান হ'লে মানুহ বেছি ভাল হ'ল হয় কিন্তু অঁ এনেই আৰু এই চোপ চেপা চোহাত পাতাত কৰবি এনকা যদি আমি যদি নেট টানো নেট টানলে ভালকে মাছ পোৱা যাব ক'ত এই এই এইখন পথাৰত নহয় আমাৰ নদী কাষৰ পথাৰখনতে অঁ ত' সঞ্জয়ৰ নাম্বাৰটো মোৰ তাত নাই কিন্তু সঞ্জয়ৰ নাম্বাৰ আছে নেকি সঞ্জয় যাওঁ যাওঁ কৰি আছিলে কিন্তু মই একদিন লগ পাইছোঁ কিন্তু চকত লগ পাওঁতে কৈছে মাছ মাৰিব যোৱাৰ কথা মোক কৈছিল মই গম পাইছিলোঁ অঁ তিত্তে এ হে আৰু ইয়াতো বোলে মাছ ওলছি নহয় এ মাছ বোলে ইয়াতো ওলছি এ ইয়াতে জানৰ পাৰত অঁ এহ যাম ঘূৰি বা যা যাম ঘূৰি বা পাম বা নাপাম বা মাছ ঘূৰি মানুহবিলাক মানুহবিলাক কথা বিশ্বাস ক মানুহবিলাক কথা বিশ্বাস কৰিব নোৱাৰি নহয় ইয়ে আৰ পোৱাটো পোৱাটো পোৱাটো সদায় ডাঙৰ ৰ নাপাৱটো সৰু মানে যিটো পায় সেইটো সৰু যিটো নাপায় সেইটো ডাঙৰ তেনেকে চবেই কয় ৰ মানে জ্বালাটো ডাঙৰ হয় আৰু দে যাই চাওঁ দেচোন একদিন যাই চাওঁ কি হয় কি নহয় ওঁ ইতে এতিয়াই যাবি মই একো খোৱা লোৱা কৰা নাই ৰ খোৱা লোৱা কৰোঁ ৰ' অলপ দে খাই লৈ ভাতকেইটা খাই পেলাই অলপ ৰেষ্ট চেষ্ট লৈ পেলাই যাওঁ ৰ আৰু এক ঘন্টা মান ৰ নে কি অঁ গোটেইকেইটাই গোটাই লৈ গোটাই লৈ ফেলে মোক ফোন মাৰ মই খাই লৈ অলপ ৰেডি হৈ অলপ ৰেষ্ট লওঁ আৰ ভাতকেইটা খাই পেলাই নোৱাৰা পানীত নামিব গ'লে কুনি দল টানি মৰিব

দে হ'ব দে দে যাম দে ফোন কৰিবি মোক তেতিয়াহ'লে